অঁ হেল্ল' অঁ অঁ মই এই কঠালগুৰীৰ পৰা কৈছিলোঁ মানে অঁ আপোনাৰ এই অঁঁ যাবলৈ পিকনিক যাব কাৰণে লাগিছিল মানে অঁ অঁ হয় হয় তাৰপাছত আমি সাতজনমান যাম সেয়ে ভাড়াটো কিমান পৰিব অঁ ভাড়াটো অঁ অঁ অঁ

আপুনি মই এৰিয়ালে আহি যাব পৰা আমি গোটেইজন উঠি গুচি যাম অঁ আকৌ আহোঁতে ইয়াত থৈ গ'লে হ'ব বাৰু অঁ অঁ অঁ ঠিক আছে

ঠিক আছে হ'ব তেতিয়াহ'লে কাইলে সাতটা বজাত পোৱাকে ইয়াতে গুচি আহিব অঁ অঁ ঠিক আছে বাৰুে হ'ব দে অঁ